হেল্ল' অঁ আছোঁ ভালে আপোনাৰ অঁ অঁ ৰাস হয় বহুত ডাঙৰ ৰাস হয় অঁ ইয়াতে অসমৰ পৰা উজনি অসমৰ পৰা মানুহ আহে আৰু ইয়াতে এখন ডাঙৰ লটাৰি খেলা হয় না অমাৰ ইয়াতে প্ৰত্যেক বছৰে অঁ প্ৰায় দুখীয়া মানুহেই পুৰস্কাৰবিলাক পাই গতিকে সেইখন খেলত খেলখনৰ জনপ্ অঁ হ'ব হ'ব হ'ব থাকিব পাৰিব অঁ পাই যাব অঁ আমাৰ ঘৰতে থাকিব পাৰিব খেলা একদম লিগেল খেলা লিগেল হয় অঁ অঁ আপুনি আহিলে টিকেট নাপাবও পাৰে এনেকুৱা কনডিশ্যন হৈ যায় তাৰমানে বহুত মানুহে টিকট আগতীয়াকৈ বুকিং কৰি লৈয়ে যায় অঁ অঁ হ'ব কেইটামান লাগিব বা আপোনাক হ'ব যি পাৰোঁ ৰাখি থৈ দিম আপুনি মোকতো পইচাটো দিব পে'মেন্টটো কৰি দিব মই ৰাখি দিম আপোনাৰ কাৰণে অঁ অঁ হ'ব মই ৰাখি থৈ দিম আপোনাক লগে আপুনি আহি লৈ যাব অঁ অঁ হ'ব দিয়ক